আৰু কোনটো বেছি পোৱা যায় গোটেইবোৰে মাছ পোৱা যায় আমাৰ ইয়াতে আৰু গোটেইবিলাকৰ দাম কিছুমানত দুইশ তিনিশ কেজি আৰু কিছুমান হাজাৰ একহাজাৰ দুইহাজাৰ তেনেকুৱা দাম হয় এক কেজি অনুযায়ী কেজি কেজি হিচাপত দামবোৰ হয় আৰু গোটেইবোৰ মাছেই পোৱা যায় আৰু মাছৰ মানে চব মাছেই পোৱা যায় আমাৰ ইয়াতে